ডায়েৰিয়া ভাল কৰিবৰ বাবে আমি সাধাৰণতে ঘৰুৱা কিছুমান প্ৰতিকাৰ ব্যৱস্থা কৰোঁ সেই ব্যৱস্থাবোৰ হৈছে আমি ঘৰৰ কাষৰ পিৰালিতে পোৱা পদিনা আৰু মচন্দৰি এইবোৰ পিচি তাৰ ৰস খাব পাৰি আৰু মচন্দৰিটো পাতত দি ধুনীয়াকৈ খোৱাই দিলে বহু পৰিমাণে ডায়েৰিয়া প্ৰতিৰোধ কৰিব পাৰি আৰু এক লিটাৰ পানী উতলাই পেলাই এক লিটাৰ পানী ঠাণ্ডা কৰি তাত আমি তিনিটা আঙুলিৰে চেপা চেপা মাৰি যিটো নিমখ আনিব পাৰোঁ সেইখিনি নিমখ আমি সেই একলিটাৰ পানীত দিব লাগে আৰু ঠিক তেনেদৰে চেনী সেই সমপৰিমাণৰ তেনেদৰে আনি একেলগে আমি পানীখিনিত দি এখন পৰিষ্কাৰ চামুচেৰে আমি ঘুটি তাত কি কৰিব লাগে আমি অ আৰ এচটো আমি প্ৰস্তুত কৰিব পাৰোঁ আৰু সেই অ আৰ এচ যিখিনি আমি প্ৰস্তুত কৰোঁ চৌব্বিছ ঘণ্টাৰ ভিতৰত আমি সেই অ আৰ এচখিনি খোৱাব লাগে চৌব্বিছ ঘণ্টা যদি পাৰ হৈ যায় সেই অ আৰ এচখিনি খোৱাব নালাগে ঠিক তেনেদৰে নেমুৰ চৰ্বত খোৱাব পাৰি আৰু ডায়েৰিয়া সাধাৰণতে ডায়েৰিয়া সাধাৰণতে লেতেৰা পৰিৱেশৰ পৰাই হয় গতিকে চাফ চিকুণকৈ হাত ভালদৰে ধুই কি কৰিব লাগে পৰিষ্কাৰ পৰিচন্নতাকৈ ৰাখিব লাগে আৰু খোৱাৰ আগত ভালদৰে হাত ধুব লাগে বা শৌচ কৰাৰ আগত বা আগত আৰু পিছত ভালদৰে হাত পাঁচটা যিহেতু আমাৰ হাত ধোৱাৰ বিধি আছে নিয়ম আছে গতিকে সেই পাঁচটা হাত ধোৱা নিয়ম আমি ব্যৱহাৰ কৰিব লাগে আৰু ঘৰতে পোৱা বিভিন্ন ধৰণৰ আমি পথ্য কিছু পাওঁ গতিকে সেইবোৰ আমি খোৱাই ডায়েৰিয়া আমি বহু পৰিমাণে প্ৰতিৰোধ কৰিব পাৰোঁ আৰু লগতে পাঁচ বছৰৰ পৰা জন্মৰ পৰা পাঁচ বছৰ শিশু সকলৰ ক্ষেত্ৰত আমি অধিক গুৰুত্ব দিব লাগে আৰু এই অধিক গুৰুত্ব দিব লাগে যিহেতু শিশুসকলক আৰু সকলো ইয়াৰ লগতে আমি অ আৰ এচ খোৱাৰ লগতে আমি লগতে কি কৰিব পাৰোঁ যিংক টেবলেট সকলোকে আমি খোৱাব পাৰোঁ